আমাৰ অঞ্চলৰ পৰম্পৰাগত খেলবোৰ হ'ল কুটকুটি ঢোপ খেল চেং গুটি বিৰিং গুটি কাবাদী ক্ৰিকেট ফুটবল ইত্য়াদি এই খেলবোৰ বিভিন্ন প্ৰকাৰে খেলা হয় ক্ৰিকেটত এখন বেট থাকে আৰু এটা বল থাকে আৰু আৰু দুজন ক্ৰিকেট বেটচমেন থাকে এজন বলাৰে বল কৰে আৰু বাকী দহজন ফিল্ডিঙত থাকে এজন উইকেট কীপাৰ থাকে ফুটবলত এঘাৰজনকৈ প্লেয়াৰ থাকে প্ৰত্য়েকটো টীমত এজন এজন গ'লকীপাৰ থাকে আৰু বাকীকেইজনে গ'ল দিবলৈ ট্ৰাই ট্ৰাই কৰে কুটকুটিত এখন ভৰিয়েদি জপিয়াই জপিয়াই খেলটো খেলা হয় চেং গুটিত পাঁচটা শিলগুটি লোৱা হয় আৰু সেইকেইটাৰে হাতত লৈ খেলটো খেলা হয় আৰু বিৰিং গুটিত এটা মাৰ্বল গুটি লোৱা হয় আৰু সেই মাৰ্বল গুটিটোৰে ইটোৱে সিটোক মাৰি এই খেলটো খেলা হয়